এই অৰুপৰ মাংসৰ দোকান হয়নে অঁ হেৰি আপোনাৰ তাত গাহৰি পাম চাগে ন' অকল ব্ৰইলাৰহে বিকেনি আপুনি এই মানে হেৰি আকৌ সেই কাইলৈকে সকাম এখন আছিলে ঘৰত মানে হয় নেকি মানে আপোনাৰটো হোম ডেলিভাৰী হয় চাগে ন' হয় ন' কাইলৈকে দহটা আগত লাগিছিলে পাম চাগে অঁ মোৰ হেৰি এনেই মানে বিছ কেজিমান লাগিছিলে আপোনাৰ ইমান কেনেকৈ বাৰু দামটো কওকচোন কি কথা কয় এই বেলেগত তিনিশ টকাত পায় আপোনাৰ তাত কি চাৰিশ টকা বুলি ক'ব আহিছে যে আপুনি

এই গোটেই গুৱাহাটীত তিনিশ টকাত বিকি থাকে আপুনি কিয় ইমান বাহিৰৰ গাহৰি বাহিৰৰ গাহৰি বেছিহে দাম হ'ব লাগে বাহিৰৰ পৰা আনে গাড়ীত আহে অঁ এতিয়া লো হে নহয় ইহঁতক গাড়ীত উঠাই অনা হয় ন' গতিকে দামতো বেছি হ'বই হ'ব দিয়ক বাদ অঁ হ'ব দিয়ক তেন্তে আপুনি ডাইৰেক্ট ফিক্স কওক মানে মইতো কমকৈ নলওঁ ন আপুনি এক কেজি দুই কেজি হোৱাহেঁতেন বেলেগ আছিলে এতিয়াতো মইতো সেই কিদাল সহায় কমালে বেলেগত তিনিশ টকাত পায় আপুনি এতিয়া দচ টকা কমালে পঞ্চাছ টকা কমাই দিয়ক আৰু থ্ৰি ফিফ্টিকৈ ল'ব হ'বনে এই নহ'ব পঞ্চাছ টকা যদি কমাই মোক কাইলৈকে কেজিমান দি থৈ যাবহি

বেলেগত এতিয়া কৈ নাথাকোঁ আৰু আপোনাৰ তাত শুনিছিলোঁ আপুনি কম দামত দিয়ে সেইটো কাৰণে মই আপোনালৈ ফোনটো কৰিছিলোঁ আৰু নহয় সেইটো নহয় ঠিক কথা মই এতিয়া আকৌ বেলেগত বিচাৰি যাম নেকি অঁ হয় নেকি কিমান এতিয়া থ্ৰি ফিফ্টিকৈ অঁ মই এই মানে সাত সাত মাইল এইপিনে সোমাই যাব লাগিব সেই এতিয়া ডেলিভাৰী ফিজো দিব লাগিব হয় হ'ব দিয়ক বাৰু আপুনি হেৰি পঞ্চাছ কেজি অঁ পঞ্চাশ কেজিহে ওলাল বিছ কেজি আপুনি দি থৈ যাব অঁ দচটা বজাত পাব লাগিব কিন্তু আকৌ হ'ব দিয়ক তেন্তে আপুনি এডোখৰ সাত মাইল সোমালে মোক ফোন এটা কৰি দিব মই ওলাই থাকিম অঁ হ'ব দিয়ক তেন্তে